হেৰি এই কেতিয়া হ'ব যায় বিষ্ণু সভা ফাগুনৰ দহ দহ তাৰিখ হ'ব নহয় ন দহত ন দহত হ'ব আৰু আৰু হেৰি লাগ্ব নহয় এতিয়া এইবাৰ নাটক কৰাৰ কথাটো কেনেকুৱা ক্লাবে কৰিব না অঁ অঁ বনজ্যোতি সংঘ ন বনজ্যোতি সংঘ নহয় জানো অঁ তেওঁলোকৰ উদ্যোগত হ'ব আৰু অঁ এই আঞ্চলিকভাৱে হ'ব আৰু কথাটো নাই আগে পিছেওটো হেৰি হয় সেই একে লেখিয়া হ'ব অঁ অঁ অঁ অঁ সেইটো ভাল হ'ব তাৰ মানে তেতিয়াহ'লে এই তালিমটো মানে ৰিহাৰ্চেলটো কেতিয়াৰ পৰা হোৱা কথা আছে অঁ এই ৰিহাৰ্চেলটো অঁ অঁ অঁ অঁ অঁ ঠিক আছে ঠিক আছে নাটকখন ভাল নাটক হ'লে বাৰু ঠিক আছে মোৰ ইয়াতেও দুজন মানুহ আছে বাৰু

আচ্ছা অঁ ঠিকে আছে ঠিকে আছে বাৰু ঠিক আছে অঁ অঁ অঁ অঁ অঁ হেমন্ত দত্ত ঠিকে আছে ভাল ভালেই হ'ব অঁ অঁ অঁ ঠিক আছে ঠিক ঠিক আছে দিয়ক বাৰু ঠিক আছে